হয় বিহু তিনিটাই আমাৰ উদযাপন কৰোঁ আৰু পালন কৰোঁ বৰ বিশেষ ইমান নাজানো তথাপিতো আমি যিকেইটা বিহু মাঘ বিহু কাতি বিহু বহাগ বিহু পালন কৰি আহিছোঁ আগৰ যিধৰণে সেই ধৰণে অলপ চলপ ক'ব পাৰোঁ আৰু এতিয়া বহাগ বিহুটোতে বহাগ বিহুটো গৰু বিহুৰ দিনাখনি কি কৰে তাৰ বিষয়ে অলপ চলপ জানোঁ বহাগ বিহু মাঘৰ বহাগ বিহুৰ গৰু বিহুৰ দিনাখনি গৰু গা পা ধোৱাই মাহ হালধিৰে নোৱাই ধোৱাই মেলি দিওঁ আকৌ গধূলি অহা মাত্ৰ পদূলি বাটত জাগ দিওঁ তৰা পঘাৰে বান্ধোঁ তাৰ পিছদিনাখনি মানুহৰ বিহু হয় মানুহৰ বিহু দিনাখনি বয়োজ্যেষ্ঠসকলক সেৱা সৎকাৰ জনাওঁ জা জলপান খোৱাওঁ নিজেও খাওঁ তাৰপৰা নামঘৰলৈ যোৱা হয় নামঘৰতো মাহ প্ৰসাদ শৰাই সঁফুৰা দিয়া হয় তাৰপাছত আবেলি টাইমলে সৰু হওক ডাঙৰ হওক ল'ৰা বুঢ়া ডেকা গাভৰু যি হুঁচৰি যোৰা হয় হুঁচৰিয়ে যোৰি পেলাই গাঁৱে গাঁৱে বিহু মৰা হয় সিমানখিনিয়ে বহাগ বিহুৰ বিষয়ে জানোঁ আৰু তাৰপৰা হ'ল কাতি বিহু কাতি বিহু কঙালী বিহু বুলিয়ে কয় কাতিত মানে বিহুটো বৰ কঙাল বিহু বুলিয়ে আমি জানো বিহুৰ দিনাখনি তুলসী ৰুই থাপনা পাতোঁ থাপনা পাতি তাত প্ৰসাদ দি পেলাই নি তুলসী তলত থাপনা পাতোঁ থাপনা পাতি মা প্ৰসাদ তিয়াওঁ ল'ৰা ছোৱালী ওচৰ চুবুৰীয়া সেৱা সৎকাৰ জনাই পিনি প্ৰসাদ খাওঁ খোৱা হয় মাঘৰ বিহু মাঘৰ বিহুত উৰুকাৰ দিনাখনি ভোজ ভাত খাওঁ ভোজ ভাত খাই পিছদিনা আকৌ ৰাতিপুৱা মেজি জ্বলাওঁ মেজি ঘৰ চৰ ঘৰত প্ৰসাদ দিয়া হয় শৰাই সঁফুৰা দিয়া হয় আলহী আলু কচু এইবিলাক মানে পিঠাপনা সকলোবোৰ তাতে মেজি ঘৰতে খাওঁ তাৰপৰা মেজি জ্বলাই ৰাতিপুৱা পোহৰ পোহৰ হয় মাত্ৰকে মেজি জ্বলাই মেজি জ্বলাই তাত মেজিত সকলোৱে তামোল পাণ পিঠাপনা যি য'ত গোটোৱা হয় ঘৰত দি সেৱা অগ্নিক সেৱা কৰা বুলি কয় তাৰপাছত হয় মন্দিৰত নাম কীৰ্তন হয় নাম কীৰ্তন কৰি মাহ প্ৰসাদ দিয়ে মাথ প্ৰসাদ খাই আহি জা জলপান খাই বৈ ঘৰত আকৌ গধূলি হোৱা মাত্ৰকে আৰু বিহু ভাত মাছ মাংস যি পাওঁ গোটাই খোৱা হয় সেইবোৰে আৰু ইমানখিনিয়ে জানো তাৰ বৰ বিশেষ নাজানো আৰু যি আমাৰ চলি আহিছে গাঁৱৰ মাজত সেইয়াই জানো